মই সৰুৰ পৰা ফুটবল খেল বহুত ভাল পাইছিলোঁ আৰু যেতিয়া এম ই স্কুলত আছিলোঁ তেতিয়া ফুটবল এনেকুৱাকৈ খেলিছিলোঁ কাষৰ মানুহবিলাকে কৈছিল ই পেলাই তেতিয়া দেউতাই কি কৰিলে মোক এখন এটা ফুটবল ক্লাবত মোক জইন কৰাই দিলে আৰু তেতিয়া আমাৰ এই ফুটবল ক্লাবটোৰ নাম আছিল মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘ সেই ক্ৰীড়া সংঘত যোগদান কৰি মই সেইটো দলৰ হৈ বল খেলাত লাগি গ'লোঁ আৰু সেই দলে যিবিলাক খেল পাতিলে বিৰোধী দলৰ লগত ভাল পাৰদৰ্শিতা লাভ কৰি আনকি মই ৰাজ্যিক পৰ্যায়ৰ কাৰণে নিৰ্বাচিত হৈছিলোঁ আৰু সেইটো আছিল মোৰ একদম একেবাৰে একাগ্ৰতা আৰু মই সেনেকৈয়ে বিকশিত হৈছিলোঁ এটা সময়ত